হেল্ল' হয় দাদা মই আজাদৰ পৰা নকাড়ী ষ্টেশ্যনলৈ এখন কেব বুক কৰিছিলোঁ মোৰ কাইলৈ গুৱাহাটীলৈ যাবলগীয়া আছে এখন মিটিং আছে আপুনি অলপ সোনকালে পাবহি পাৰিবনে যাতে মই ট্ৰেইনখন সোনকালে গৈ ধৰিব পাৰোঁ